কওকচোন

হেয়াৰ ষ্ট্ৰেটনিং কৰিলে দুহেজাৰ হ'ব আৰু স্পা কৰিলে ল'ব পাঁচশ টকাকৈ আৰু এতিয়া বিহুৰ অফাৰ চলি আছে সেইকাৰণে আপোনাক অলপমান ডিছকাউণ্ট দিয়া হ'ব পাঁচ ফাইভ পাৰ্চেণ্ট ইমানতো দিব নোৱাৰে এতিয়া দিব পাৰি আপোনালোকক চেভেন পাৰ্চেণ্টমান ফাইভ পাৰ্চেণ্ট অলপ দিছে আৰু ঠিকে চলি আছে লিমিটেড অফাৰ আপোনাৰ এইটো এই দোকানখন ধৰক সোমবাৰৰ পৰা শনিবাৰলৈ থাকে ৰাতিপুৱা নটাৰ পৰা গধূলি নটালৈ

আপুনি ভাটি গধূলি আহিলেও ভাল হ'ব ৰাতিপুৱা যদি আহে সেইখিনি সময়টো ভাল পাব অঁ ভাল হ'ব ভাল হ'ব হ'ব দিয়ক কৰি এটা অঁ ইয়াতে বেলেগ বেলেগো কৰা যায় আপোনাৰ স্পা মেকাপ কৰিলে ধৰা বাৰ তেৰ হাজাৰমানমান লয় নকৰে নকৰে সেইবিলাক ব্ৰাইডেল মেকাপ হয়টো নকৰে নাই নাই মেকাপত কম নকৰে এইটো ব্ৰাইডেল মেকাপ আৰু এইটো আমাৰ প্ৰফেশ্বনেল সেইকাৰণে নকৰে নকৰে নকৰে চুলি হেয়াৰ কালাৰ কৰে হেয়াৰ ডাই হেয়াৰ কালাৰ সেইবিলাক কৰে অঁ হ'ব দিয়ক অঁ হ'ব দিয়ক অঁ হ'ব দিয়ক